ঘৰৰ চৌপাশটো ভালদৰে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা জাবৰ জোথৰ য'তে ত'তে নেপেলোৱা ভালদলে ভালদৰে নলা নৰ্দমাৰ ব্যৱস্থা কৰা এইখিনিয়ে এইখিনি কৰিলে মই ভাবো স্বাস্থ্যসন্মত হৈ থাকে কোনো ধৰণৰ বিশেষ মানে এক্সট্ৰা হেৰি যাব নালাগে আৰু এক্সট্ৰা লেন্থলৈ যাব নালাগে এইখিনি কৰিলে মই ভাবো স্বাস্থ্যসন্মত হৈ থাকে আৰু ঘৰৰ চৌপাশটো